আমাৰ অঞ্চলত ওচৰত থকা বুলি ক'লে ধৰ্ম দুটাই আছে এটা আছে আপোনাৰ মুছলিম ধৰ্ম আৰু হিন্দু ধৰ্ম আমাৰ এইখিনি হিন্দু ধৰ্মৰ মানুহখিনিয়ে নিজৰ ধৰ্মখিনি পালন কৰে আৰু বাকী মুছলিম ধৰ্মৰখিনিয়ে মুছলিম ধৰ্ম পালন কৰে আমাৰ কোনো ধৰ্মই কোনো ধৰ্মক ঘৃণা নকৰে সব মকামিলা আছে সকলোবোৰ ধৰ্মক সন্মান কৰে এনেকুৱা নহয় যে তই কিয় মছজিদ গৈছ বা তই কিয় মন্দিৰ গৈছ বা তই কিয় নামঘৰ গৈছ এনেকুৱা কোনো ধৰণৰ নিয়ম নীতি নাই যোনে মনৰ পৰা যেনেকৈ বিচাৰে চ' ধৰ্মৰ ঘৰত কোনো ধৰা বন্ধা নিয়ম নাই আৰু ধৰ্ম সেইটোৱেই যি যি আনৰ ধৰ্মক ধৰ্ম বুলি ভাৱে মানে এইটো ক'ব বিচাৰিছোঁ মই যি আনৰ ধৰ্মক হিংসা নকৰে সেইটোও এটা মানুহৰ এটা ধৰ্ম বুলি মই ভাৱোঁ